অঁ অঁ কওক বাইদেউ অঁ হয়নি অঁ অঁ হয় কওকচোন অঁ পাৰিব পাৰিব অঁ অঁ পাৰিব নহয় বেয়া মই আপুনি কোনদিনাখন হয় খবৰ দিব মই ল'ৰা ছোৱালীখিনিকো ক'ম তাৰপৰা ওচৰ সেই ওচৰ চুবুৰীয়া মানুহখিনিকো জনাই দিম আপুনি খবৰটো কৰিব

অঁ হয় হয় এতিয়া হেৰি ঠাণ্ডা দিন যে জ্বৰ চৰ্দিটো বেছি হৈছে সকলোৱে মানে এতিয়া ঠাণ্ডাত দিব পাৰিলে ভাল অঁ অঁ হয় অঁ হয় হেৰি কৰিব আপুনি ক'ব খবৰ দিব কোনদিনাখন কি মই মানুহখিনিক খবৰ দিম তেতিয়া গোটেইখিনি খবৰ আপুনি তাৰিখ এটা দিব তাৰিখটো দিয়াৰ পিছতে মই খবৰ দিম হেৰি কৰি চবৰ মানুহখিনিয়ে ল'ৰা ছোৱালী গোটেইখিনিকে খবৰ দি হেৰি কৰি দিম বাৰু হ'ব বাৰু দেই